পৰ্যটনৰ কোনোটা অঞ্চলৰ স্থানীয় যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে কাৰণ এজন পৰ্যটকে বিদেশী এজন যদি পৰ্যটকে আমাৰ ইয়ালে আহে সাধাৰণতে ইয়াত অহাৰ পিছত তেওঁ তেওঁক তেওঁৰ আহিবলে কি মানে এখন গাড়ীৰ প্ৰয়োজন বা সেই গাড়ীখনৰ গাড়ী চালকজনে কি কৰিব পাৰিব সেই পৰ্যটকজনক লৈ অনাৰ বাবদ মানে তেওঁ তেওঁ কিছুমানে টকা পাব ঠিক তেনেকে লৈ অহাৰ পিছত তেওঁ পৰ্যটকজনে আহি তেওঁ কোনো ধৰক তেওঁৰ কোনো চিনাকী থাকিলে চিনাকিজনক ঘৰত থাকিব পাৰিব কিন্তু প্ৰায়ভাগ পৰ্যটকৰতো কোনোতো তেনেকুৱা একদম মানে চিনাকী নাথাকিবও পাৰে নাথাকেই তেতিয়া মানে কি কৰিব থাকিবলেতো এখন মানে হোটেলৰ প্ৰয়োজন হ'ব সেই হোটেলত থকাৰ লগে লগে কি হ'ব মানে সেই হোটেলজনৰ মানে মালিকে সেই পইচাটোও পাব আৰু সেই মালিকজনে আৰু সেই হোটেলত থকা লোককেইজনক মানে থাকিব থকাৰ ব্যৱস্থা কৰিবলে বা খোৱাৰ লোৱাৰ পৰা যিকোনো সুবিধা মানে আদায় কৰিবলে মানে হেৰি কৰিব লাগিব মানুহ কিছুমান নিয়োগ কৰিব লাগিব সেই মানুহখিনি নিয়োগ কৰে তাৰ যি যি মানে স্থানীয় যুৱক বা যুৱতী সেই মানে কৰ্ম সংস্থাপনটো পাব তাৰ উপৰিও কি হ'ব থাকাৰ উপৰিও গোটেই মানে এই স্থানীয় মানুহখিনি অধিক লাভৱান হ'ব আৰু এজন পৰ্যটকে যেতিয়া আহিব ইয়ালে ইয়াৰ মানুহৰ মানে সমাজ সাংস্কৃতিক সেই সমাজ সাংস্কৃতিক বা ইয়াৰ সংস্কৃতিৰ প্ৰতি তেওঁলোক তেওঁলোকে জানিবলৈ বিচাৰিব ঠিক তেনেকে ইয়াৰ সমাজ সংস্কৃতি বা ইয়াৰ খাদ্যভ্যাসৰ বিষয়ে জানিব বিচাৰিব ইয়াৰ খাদ্যভ্যাসৰ বিষয়ে জানিব বিচাৰোঁতে মানে কি কৰিব তেওঁলোকে বস্তুটো খাব বিচাৰিব খালে মানে কি হ'ব মানে সেই খাই খোৱাৰ বাবত মানে মানুহ হোটেলৰ বা কোনো মানে যাৰ পৰা খাব সেই পৰা পইচাটো পাব আৰু কি হয় মানে এই অসমখনৰ গোটেই মানে সংস্কৃতি বাৰেৰহনীয়া সংস্কৃতি আৰু এই সংস্কৃতি যেনিবা এতিয়া বিহু নাচ বিহু নাচ বা ঝুমুৰ নৃত্য বা মিচিং তাৰপিছত আকৌ ডিমাচাসকলৰ নৃত্য এইবিলাক নৃত্য মানে যেতিয়া চাব বিচাৰিব সেই চোৱাৰ বাবতো মানে তেওঁলোকে কি হ'ব মানে পইচা মানে মানে পইচা পাব মানে সেই আৰু ঠিক তেনেকে বোৱা কটাত যিহেতু চহকী আমাৰ গোটেই অসমখন মই আগতেই কৈছোঁ যে বাৰেৰহনীয়া সংস্কৃতি বোৱা কটাত চহকী হ'লে ইয়াৰ সাজপাৰবিলাক দেখি মানে কি কৰিব তেওঁলোকে মানে সেইবোৰ ক্ৰয় কৰিব বিচাৰিব সেই ক্ৰয় কৰাৰ বাবত স্থানীয় মানে সেই বোৱনীজনী বা শিপিনীজনী মানে লাভাম্বিত হ'ব মানে সেই স্থানীয় কাপোৰৰ সংগ্ৰহ কৰাৰ ফলস্বৰূপে তেনেকে অধিক লাভৱান হ'ব আৰু গোটেই মানে যদি আমি ইয়াৰ ক্ষেত্ৰত মানে ভালকে থকা খোৱা খোৱাৰ থকা খোৱাৰ মানে সুবিধা কৰি দিব পাৰোঁ তেতিয়া আকৌ মানে বেছি পৰ্যটক হ'ব পৰ্যটক অহাৰ ফলস্বৰূপে অহাৰ ফলস্বৰূপে অধিক লাভাম্বিত হ'ব আৰু তাৰ স্থানীয় মানুহখিনিও অধিক লাভম্বিত হ'ব এজন মানে গাড়ী চালকৰ উপৰিও সেই এই ঠাইখিনিত সেই পৰ্যটনস্থলীত মানে বসবাস কৰা মানে এই সেই পৰ্যটনস্থলীত মানে থকা প্ৰায় লোকেই কি হ'ব লাভম্বিত হ'ব ধৰক মানুহজন আহি মানুহজন মানে ধৰক আহিছে আহি যদি তেওঁ অত্যন্ত মানে ভাল পায় ইয়াৰ মানে যদি পৰ্যাপ্ত পৰিমানে সুবিধা দিব পাৰিছে মানে তাৰ ফলত মানে কি হ'ব কি হ'ব আকৌ মানে আহিব আৰু ইয়াত কি হ'ব মানুহ যেতিয়া মানে আহিব ঠাইখন মানে চাবলে তেতিয়া সেইঠাইত নতুন নতুন মানে ৰেষ্টুৰেণ্ট নতুন নতুন নতুন ৰেষ্টুৰেণ্ট হ'ব মানে হোটেল মানে বনোৱা হ'ব তাৰ উপৰিও কি কৰা হব নতুন নতুন মানে দোকান পোহাৰৰ ব্যৱস্থা কৰাৰ ফলস্বৰূপে দোকান মানে কাপোৰৰে এখন মানে দোকান হ'ব এখন ফুলৰে দোকান হ'ব আমাৰ কৃষ্টি সংস্কৃতি অৰ্থাৎ আমাৰ মানে নৃত্য মানে পৰি যিহেতু বাহিৰৰ পৰা যাতে পৰিদৰ্শন কৰিব বিচাৰিব চাবলে বিচাৰিব তাৰ কাৰণে এটা মানে সুকীয়াকে এটা কেইজনমান মানুহ মানুহে নিয়োগ কৰা মানে হ'ব তেনেকেই মানে আৰু ৰাস্তা ঘাট মানে উন্নতি হ'ব ৰাস্তা ঘাটৰ উন্নতি হোৱাৰ ফলস্বৰূপে ৰাস্তা ঘাটৰ ফলস্বৰূপে কি হ'ব তেওঁলোক অহাৰ ফলস্বৰূপে সেই ঠাইখনত মানে গোটেই মানুহখিনি একদম মানে সাধাৰণ গাড়ী চালকৰ উপৰি দোকানীজনৰ উপৰিও বা বসবাস কৰা বোৱনী শিপিনীৰ পৰা মানে খাদ্য বনোৱা মানুহজনৰ পৰা মানে সকলোৰ মানে কি হ'ব মানে অৰ্থনৈতিকভাৱে মানে লাভাম্বিত হ'ব মানে অৰ্থনৈতিকভাৱে বা চব লাভাম্বিত হোৱাৰ মানে দিশ এটা আৰু মানে যদি গোটেইখিনি আমি মানে ধৰক সুবিধা কৰি দিব পাৰোঁ আৰু মানে কি হ'ব লাভম্বিত হ'ব আৰু গোটেইখিনি যদি আমি সুবিধা কৰি দিব পাৰোঁ পৰ্যটন পৰ্যটক গৰাকীক মানে তাৰপিছত আকৌ তেনেকেই মানে যেতিয়া আহিব মানুহ মানে হেৰি কি কয় পৰ্যটন মানে এগৰাকী প্ৰথম পাঁচগৰাকী আহিলে দহগৰাকী আহিলে এনেকে যেতিয়া সকলোৱে মানে ভাল পাব মানে তেতিয়া ভাল পোৱাৰ ফলস্বৰূপে মানে কি হ'ব আকৌ আহিব আহি অধিক ধন সংগ্ৰহ হ'ব ধন সংগ্ৰহ হোৱাৰ ফলস্বৰূপে কি হ'ব গোটেই মানে মানুহখিনি মানে অৰ্থনৈতিকভাৱে লাভম্বিত হ'ব আমাৰ সংস্কৃতি আমাৰ খাদ্যভ্যাস এই সকলোবোৰ জানিব ইচ্ছা কৰিব তেওঁলোকে তেতিয়া মানে উন্নতি হ'ব আৰু মানে যিহেতু মানে উন্নতি হ'ব আৰু যদি পৰ্যটকগৰাকী আহে আৰু আৰু আহিলেহে মানে লাভাম্বিত যদি মানে তেওঁ মানে তেওঁক আমি মানে পাৰ্যমানে আমাৰ যিবিলাক মানে সুবিধা আছে যিবিলাক মানে আমি দিব মানে হেৰি দিব পাৰোঁ মানে যিবিলাক আমি মানে ধৰক মানে যদি আমি মানে হেৰি কৰিব পাৰোঁ মানে সুবিধা দিব পাৰোঁ তে যথেষ্টভাৱে লাভান্বিত হ'ব আৰু